মই মানে হেৰি ফ্লিপকাৰ্টৰ পৰা বেডশ্বিট এখন লৈছিলোঁ দেই দামটো কম কম পাই পেনি মই বেডশ্বিটখন ল'লো আৰু মানে ফটোত বহুত ধুনীয়া লাগিছে দেখিবলৈ কালাৰো ধুনীয়া তাতে বোলো ভাবিছোঁ আৰু ৰং চং নাযাব ছাগে একদম ধুনীয়া বুলি ভাবিছিলোঁ